অঁ পিংকি ফাৰ্নিচাৰ নেকি হয় মই হে যোৱা কালি চকী এখন আনিছিলোঁ তাৰপৰা তাৰ মই চকীখন তাত চাই আনোতে ঠিকেই দেখিছিলোঁ ইয়াত মানে ঘৰত আহি দেখিছোঁ মানে তলৰ চাইডটো অলপ ঘুণে খোৱা আছে মই যিটো কাঠ বিচাৰিছিলোঁ সেইটো কাঠ নহয় মানে বস্তুটো একচেঞ্জ কৰি দিবপৰা পাৰিব নেকি হয় হয় মানে তাত মই যেতিয়া গৈছিলোঁ তাত দেখিছিলোঁ আৰু বেলেগ বেলেগ চকী আছে তাৰে যি যিকোনো এখনৰ লগত একচেঞ্জ কৰিবপৰা যাব চাগৈ হয় হয় মোৰ এইখন চকীত মানে ৱাৰেন্টী দিছিলে একবছৰ ৱাৰেন্টী দিছিলে সেইটো পাম নহয় গোটেইখিনি চকীত অঁ হয় ঠিক আছে হ'ব তেনেহ'লে ঠিক আছে ঠিক আছে হ'ব থেংক ইউ